অঁ কওকচোন অঁ হেল্ল' অঁ কওক শুনি আছোঁ

অঁ এতিয়া আপুনি এতিয়া আমাৰ চাৰ্ভিচ চেণ্টাৰ আছে বাইচাইকেল আপুনি ধেমাজি যাব লাগিব ধেমাজি পেট্ৰল পাম্পৰ ফ্ৰণ্টে ফ্ৰণ্টে দুৰ্গা চাইকেল মাৰ্ট বুলি এখন দোকান আছে অঁ এই দুৰ্গা চাইকেল মাৰ্ট তাতে আপোনাৰ চাইকেলখন ঠিক কৰি দিব আপোনাৰ কি প্ৰব্লেম হৈছে সকলোবিলাক চল্ভ হৈ যাব আৰু কিবা প্ৰব্লেম আছেনি আপোনাৰ

অঁ সেই আপুনি তালৈ যাওক আপোনাৰ চল্ভ হৈ যাব প্ৰব্লেমটো দুৰ্গা দুৰ্গা চাইকেল মাৰ্ট পেট্ৰল পাম্পৰ ফ্ৰণ্টে ফ্ৰণ্টে অপজিট ছাইডে অঁ ঠিক আছে থেংক ইউ